হাঁহ কুকুৰাৰ ঘৰত বায়ু চলাচলৰ কাৰণে মই গঁৰালটো হাফকৈ মানে বাঁহৰ বেৰা দি পিনি হাফকৈ চিলিঙি দি দিছোঁ আৰু তেনেধৰণে ৰাখিলে বতাহ ভালদৰে মানে ওলোৱা সোমোৱা কৰিব পাৰে সেইটো কাৰণে মই তেনেকৈ হাফকেই দি দিছোঁ চিলিঙি আৰু যিহেতু গৰমত কুকুৰা হাঁহ কুকুৰা বহুতখিনি অসুবিধা হয় গতিকে সেই গৰমৰ কাৰণেও মই মানে টিঙৰ সলনি টকৌ পাতেহে আমাৰ গঁৰালটো মই টকৌপাতেহে চোৱাৰ ব্যৱস্থাটো কৰিলোঁ আৰু টকৌপাতত বহুতখিনি ঠাণ্ড ঠাণ্ডা পৰে গৰম দিনত যিহেতু কুকুৰা পোৱালি অকণমান গৰমত তুলিবৰ কাৰণে অসুবিধা হয় সেইকাৰণে মানে ভাবিলোঁ মই এবাৰ টকৌ পাতে বোলো গঁৰালটো বনাওঁ টকৌ পাতে গঁৰালটো বনোৱাৰ ফলত দেখিছোঁ হাঁহ কুকুৰাখিনি বহুত বহুত ধুনীয়াকৈ মানে পোৱালিখিনি উঠিছে পোৱালিখিনি মানে নহ'লে গঁৰালটো যদি ভালদৰে বায়ু চলাচলটো নকৰে তেনেকুৱা হ'লে মানে কুকুৰা পালনত অসুবিধা হয় সেইটো কাৰণে তেনেকৈ থাকিলে মানে গঁৰালত পোৱালিয়ে কোনো অসুবিধা নাপায় আৰু গেছ নহয় বায়ু চলাচলটো কৰি থাকিলে সেইটো কাৰণে সেই তেনেধৰণে মই মানে হাফকৈ চিলিঙি দি পিনি গঁৰালটো বনালোঁ আৰু সেই গঁৰালত এতিয়া মই ধুনীয়াকৈ কুকুৰা পালন কৰি আছোঁ কুকুৰা প্ৰথম অৱস্থাত মই কুকুৰা পুহোঁতে পোৱালিখিনিয়ে মই কিনি আনিছিলোঁ পঞ্চাছটা পোৱালি কিনি আনিছিলোঁ সেই পঞ্চাছটা পোৱালিৰ পৰাই পোৱালিকেইটা আকৌ মই ফৰ্টি ফাইভকৈ আনিছিলোঁ পঞ্চল্লিছ টকাকৈ কুকুৰা পোৱালিখিনি আনিলোঁ আনিলৈ পিনি সেই পোৱালিখিনি ধুনীয়াকৈ ঠাণ্ডা দিনত যিহেতু মই পোৱালিখিনি আনিলোঁ গতিকে সিহঁতক মানে খুব ধুনীয়াকৈ ৰাখিবলগীয়া হ'ল ঠাণ্ডাত যিহেতু পোৱালিখিনি মানে কি হয় এনেকৈ মানে অকণমান থূপ পাতি যায় আৰু সেই থূপখিনি এৰুৱাই থাকিবলগীয়া হয় যিহেতু পোৱালিখিনি বহুত সৰু হৈ আছিলে থূপখিনি এৰুৱাই এৰুৱাই মানে তাত এটা লাইটৰ ব্যৱস্থা কৰা হৈছিলে লাইটত লাইটটো মানে পোহৰত যাতে সিহঁতি অকণমান গৰম পায় সেইটো কাৰণে সেই ব্যৱস্থাটো কৰিছিলোঁ এনেকৈ বৰ্ডিং বনাই পিনি মানে ৰখা হৈছিলে প্ৰথমতে পোৱালিকেইটাক ব'ৰ্ডিং বনাই ৰাখি অলপ দিন তেনেধৰণে ৰাখি তাৰপিছতে ভালদৰে মই আকৌ পোৱালিখিনি এনেকুৱা মানে গঁৰালটোৰ ভিতৰত চাঙৰ ব্যৱস্থা কৰি থৈছোঁ পোৱালি অৱস্থাত মানে কুকুৰা পোৱালিখিনি সেই বৰ্ডিঙৰ পৰা হেৰি তুলি পিনি মই সেই চাঙত যেনেকৈ ভাগ ভাগ কৰি থৈছিলোঁ মানে সৰু পোৱালি ডাঙৰ পোৱালি এনেকৈ মানে ভাগে ভাগে ৰখা হৈছিলে সেইকাৰণে মানে চাংঘৰৰ ব্যৱস্থা কৰিলোঁ মাটিটোত অকণমান অসুবিধাৰ কাৰণে অলপ মানে চাঙত তুলোঁ মাটিটোৰ তলত মানে হাঁহৰ হেৰি আছে সেই চাংখনৰ তলতে মোৰ হাঁহৰ গঁৰালটো এনেকৈ হেৰি কৰা হৈছিলে ৰখা হৈছিলে আৰু সেই কুকুৰাখিনি পোৱালিখিনি তেনেকৈ মানে ভাগ ভাগকৈ ডাঙৰখিনি বেলেগে ৰাখোঁ আৰু সৰুখিনিও অলপ বেলেগে ৰাখোঁ সেই পঞ্চাছটা কুকুৰা পোৱালিৰ পৰাই মোৰ এতিয়া বৰ্তমান আকৌ ডেৰশ হৈছেগৈৈ কুকুৰা ডেৰশ কুকুৰাৰ ভিতৰত এতিয়া তাৰে বিক্ৰী কৰা হ'ল বাৰু এতিয়া আছে এশজনী কুকুৰা সেই এশজনী কুকুৰাই এশজনী কুকুৰাত পোৱালি তাৰ পৰা মানে পোৱালি উৎপাদন কৰা হৈছে আৰু কণীও বিক্ৰী কৰিছোঁ কণী বিক্ৰী কৰিও মই বহুতখিনি লাভাম্বিত হ'লোঁ সেই কণী লোকেল কণী দহ টকাকৈ বিক্ৰী কৰিলোঁ আৰু সেই কণীখিনি মই মানে লোকেল মানুহে মোৰ সেই কণীখিনি নিয়েহি ঘৰৰ পৰাই নিয়েহি আৰু মাজতে মই দোকানতো দিয়াৰ ব্যৱস্থা এটা কৰিছিলোঁ আমাৰ ওচৰতে কেইখনমান দোকান আছে সেই দোকানকেইখনত মানে কুকুৰা লোকেল কুকুৰা কণী বিচাৰে গতিকে মোৰ তেনেধৰণৰ মানে কণী বিক্ৰী কৰাতো কোনো অসুবিধা নাই সেই কণীখিনি বিক্ৰী কৰিয়ে মই পোন্ধৰ হাজাৰ টকা পাইছিলোঁ কুকুৰা কণী আৰু ডেইলি মোৰ পঞ্চাছজনী কুকুৰাই কণী পাৰে আৰু সেই কণী বিক্ৰী কৰা টকাৰে মই মানে মোৰ ঘৰখন চলাত সুবিধা হৈছে আৰু সেই কণীখিনি আকৌ ঘৰতে কুকুৰা উমনি দি তেনেধৰণে মই পোৱালি উৎপাদন কৰিছোঁ আৰু সেই পোৱালিখিনি মানে কি হয় মাংস সেই মাংসৰ কাৰণে বিক্ৰী কৰোঁ মাংসৰ কেজি চাৰিশ টকাকৈ এতিয়া বৰ্তমান আমাৰ ইয়াত চাৰিশ হৈ আছে বাৰু সেই চাৰিশ টকাকৈ কণ কুকুৰা মাংস বিক্ৰী কৰোঁ বেপাৰীয়ে ঘৰৰ পৰা লৈ যায়হি আৰু লোকেল এৰিয়াৰ আমাৰ ইয়াত যিখিনি মানুহ আছে সেই মানুহখিনিও মানে কুকুৰা যিহেতু ফাৰ্ম খুলিছোঁ মই ফাৰ্মৰ কথাটো জানে গতিকে মোৰ বিক্ৰী ক্ষেত্ৰত কোনো ধৰণৰ অসুবিধা হোৱা নাই আৰু সেই বিক্ৰী কুকুৰাখিনি মানে লোকেল মানুহেও যিহেতু নিয়েহি আৰু বেপাৰীও আহে আহি নিয়েহি বজাৰৰ ক্ষেত্ৰত একোৱে মই অসুবিধাৰ সন্মুখীন হোৱা নাই বহুতখিনি লাভান্বিত হৈছোঁ মই সেই কুকুৰা পালনৰ পৰা আৰু সময়মতে কুকুৰাখিনি ভাল ধৰণে ৰাখিবলৈ হ'লে মই আৰু ভিটামিন খোৱাওঁ সিহঁতক তাৰপিছতে সেইখিনি যিখিনি ভেকচিন দিয়া হয় সেই ভেকচিনখিনিও মই সিহঁতক দিয়া হয় পোৱালিখিনিক পোৱালি অৱস্থাত ভেকচিন দিওঁ তাৰপিছতে তিনিমাহৰ মূৰে মূৰেও মানে ভেকচিন প্ৰদান কৰি থকা হয় যিহেতু ভেকচিনখিনি দি থাকিলে আমাৰ পোৱালিখিনি একদম সুৰক্ষিত হৈ থাকিব সেইকাৰণে আমি সেইখিনি মানে ধুনীয়াকৈ মানে ভেকচিনখিনি দিয়াৰ ব্যৱস্থা কৰিছোঁ পোৱালি অৱস্থাত মই কুকুৰা পোৱালি বিক্ৰী কৰি লৈ মই ভেকচিনকেইটা প্ৰথমৰ পৰা পাঁচদিনত ভেকচিন দিওঁ আৰু পাঁচদিনত নাকত বা টোপালকৈ দিওঁ তাৰপিছতে আকৌ চৈধ্য দিনত দিওঁ চৈধ্য দিনত দিয়াৰ পিছতে মই সেইটো ভেকচিন দিয়াৰ পিছতে পোৱালিখিনি বিক্ৰী কৰোঁ নাক বা চকুত এটোপালকৈ আৰু সেই ভেকচিনখিনি দিবলৈ আকৌ মই বেলেগ মানুহ বেলেগে দিবহি নালাগে সেইখিনি মই সম্পূৰ্ণ এটা প্ৰশিক্ষণ লৈ আহি সেইখিনি কুকুৰা পোৱালি উৎপাদনৰ ক্ষেত্ৰত যিখিনি মানে প্ৰতিষেধক কুকুৰা পালনৰ ক্ষেত্ৰত যিখিনি প্ৰতিষেধক কুকুৰাক দিবলগীয়া হয় সেইখিনি মানে সেই প্ৰশিক্ষণটোত আমাক দিছিলে ভেটেনেৰি বিভাগৰ পৰা আহি আমাক এটা প্ৰশিক্ষণ দিছিলে তাৰোপৰি গোটত আমাৰ পশুসখী বুলি আছে আত্মসহায়ক যি যিখিনি গোট আছে সেই গোটখিনিৰ ওপৰত এগৰাকী পশুসখী দিয়ে আমাৰ এই হাঁহ কুকুৰাখিনি চোৱা চিতা কৰিবৰ কাৰণে তেখেতলোকে আহি আমাক কুকুৰাখিনি পালন কৰোঁতে কেনেধৰণে মানে নীতি নিয়ম পালন কৰিব লাগে কেনেকৈ কুকুৰা পোৱালিখিনি সোনকালে ডাঙৰ হয় আৰু বেমাৰ আজাৰৰ পৰা কেনেদৰে মুক্ত কৰিব পাৰি সেইখিনি কথা পশুসখীয়ে আমাক ধুনীয়াকৈ মিটিঙত কয় আৰু তেখেতলোকে মানে আমাক ট্ৰেইনিং দিয়ে সেই প্ৰশিক্ষণটোত আমাক গোটেই কুকুৰা পালন কৰো কৰাৰ ক্ষেত্ৰত কেনেধৰণে আমি সাৱধানতা অৱলম্বন কৰিব লাগে সেই কথাখিনিও তেওঁলোকে বুজাই কয় কেনেধৰণে আমি কুকুৰা পালন কৰিলে আমি আৰু উন্নতি হ'ব পাৰোঁ বা বৈজ্ঞানিক পদ্ধতিৰে লগালে নহ'লে আকৌ কুকুৰাবিলাকক যদি আমি ভেকচিন দি নাথাকো তেতিয়াহ'লে আকৌ কি হয় বেমাৰ আজাৰ হয় বেমাৰ আজাৰ হ'লে আমাৰ নিজৰে লোকচান হয় সেইখিনি গতিকে আমি যিহেতু কষ্ট কৰি পিনি এখন ফাৰ্ম খুলিছোঁ গতিকে আমি যিখিনি মানে আমি কুকুৰা পোৱালিখিনি উঠাৰ ক্ষেত্ৰত আমি সাৱধানতা অৱলম্বন কৰিব লাগে সেই কামখিনি আমি নিজে প্ৰশিক্ষণটোত যিহেতু পালোঁ সেইখিনি কেনেকৈ কৰিব লাগে সেই সকলোখিনি আমি মানে ঘৰত এতিয়া নিজে দিয়াৰ ব্যৱস্থা কৰোঁ সেইখিনি গতিকে এই ক্ষেত্ৰতো আমাৰ বিশেষ মানে হেৰি হোৱা নাই অসুবিধা নাই হোৱা আৰু কুকুৰা পোৱালিখিনিক আমি যদি সময়মতে ভেকচিন প্ৰদান কৰি থাকোঁ তেতিয়াহ'লে কুকুৰা পোৱালিখিনি মানে বেমাৰ আজাৰৰ পৰা বাচি থাকিব আৰু প্ৰায় কুকুৰা যিবিলাক মানুহে ধৰক ভেকচিন দি নাথাকে সেইখিনি কুকুৰা পোৱালি সেইখন ফাৰ্মত মানে বেমাৰ আজাৰ ধৰিব তেতিয়া লোকচান নিজৰে হয় যিহেতু আমি এটা জীৱিকা উপাৰ্জনৰ বাবে এই কামটো কৰিছোঁ গতিকে বৈজ্ঞানিক পদ্ধতিৰে আমি এই কামখিনি কৰিব লাগিব আৰু মই চৈধ্য দিনৰ পিছতে মই কুকুৰা পোৱালিখিনি মই বিক্ৰী কৰোঁ সেইখিনি এটা ভেকচিন দিওঁ আৰু তাৰপিছতে যিখিনি মানুহে মোৰ পৰা কুকুৰা পোৱালি নিয়ে সেই মানুহখিনিকো মই সেই কথাখিনি কওঁ কুকুৰা পোৱালিখিনি ভেকচিন সময়মতে দিব লাগিব তাৰপিছত আঠাইছ দিনত এটা দিওঁ মই আঠাইছ দিনত আকৌ সেইটো নাক বা চকুত এটোপাল দিলেই হয় সেইখিনি মই নিজেই যিহেতু প্ৰশিক্ষণটো ল'লোঁ সেই প্ৰশিক্ষণটোৰ পৰাই মই বুজি ভালদৰে ভালদৰে মানে শিকি ল'লোঁ যিহেতু মই এখন ফাৰ্ম খুলিছোঁ গতিকে ফাৰ্মখন খোলা খুলিলেতো আমি গোটেই কথাখিনি জানিবই লাগিব কেনেধৰণে আমি পশুপালন কৰিম সেই কথাখিনি আমাক ভেটেনেৰি ডিপাৰ্টমেণ্টে এই ক্ষেত্ৰত আমাক বহুতখিনি সহায় কৰে তেখেতলোকে ভেকচিনসমূহো আমাক দিয়ে ভেটেনেৰি ডিপাৰ্টমেণ্টৰ মানুহখিনি যিহেতু মানুহ যিহেতু আমাৰ লগত আছে গতিকে কিবা অসুবিধা হ'লে তেখেতলোকক লগত যোগাযোগ কৰিলে আমাৰ আমাক মানে সকলো সমস্যাৰ সমাধান তেখেতলোকে দিয়ে তাৰপিছতে আকৌ বিয়াল্লিছ দিনতো এটা দিওঁ সেইটো পাখিত দিব লাগে পাখিত সেইটো পাখিত দিওঁ তাৰপিছতে আকৌ ছাপন্ন দিনত ছাপন্ন দিনত এটা দিব লাগে সেইটো আৰ দি বুলি কয় আৰ টু বি সেইটো আকৌ ঠেঙৰ মাংসত দিব লাগে কিমান পৰিমাণৰ দিব লাগে সেইটো এটা লিমিটতে দিব লাগে জিৰ' পইণ্ট ফাইভ শূন্য দশমিক পাঁচ মিলি লিটাৰ তাৰপিছতে চৌৰাশী দিনত দিব লাগে আই বি দি সেইটো আকৌ দিব লাগে মাংসত বা ছালৰ তলত তাৰপিছতে এশ পাঁচদিনত আকৌ দিব লাগে সেইটো সেইটো আকৌ ঠেঙৰ মাংসত দিব লাগে ঠেঙৰ মাংসত ভাল ধৰণে হেৰি কৰিলে কুকুৰা বেজি দিয়াত বাৰো ইমান অসুবিধা নহয় প্ৰশিক্ষণটো ল'লে সকলোৱেই কুকুৰা পালন কৰিব পাৰিব কুকুৰা পালন কৰোঁতে দিয়া মানে প প্ৰতিষেধকখিনি দিব লাগিব দিব পাৰিব তাৰমানে তাৰপিছতে আছে দুশ বিছ দিনত দিয়াতো সেইটো আকৌ ঠেঙৰ মাংসতেই দিব লাগে একেটাই পৰিমাণটো একেটাই দিব লাগে সেইটো আৰ দি বুলি কয় একেটাই আৰু সেইটো হৈছে শূন্য দশমিক পাঁচ মিলি লিটাৰ তাৰপিছতে আকৌ দিব লাগিব তিনিশ চল্লিছ দিনত তিনিশ চল্লিছ দিনত দিয়াটো একেটাই হয় আৰ দি সেইটো আকৌ ঠেঙৰ মাংসতে দিব লাগে জিৰ' দশমিক ফাইভ মিলিলিটাৰ তাৰপিছতে আকৌ চাৰিশ ষাঠি দিনত দিব লাগে এটা সেইটো আৰ দি ঠেঙৰ মাংসতে দিব লাগে একে পৰিমাণটো সেই একেই দিব লাগে আৰু সেইখিনি মানে আমি একদম ফ্ৰিজত ৰাখি একদম প্ৰয়োজনীয় যিখিনি শীতল পানীৰে সংৰক্ষিত প্ৰতিষেধকহে তাৰমানে সেইটো ব্যৱহাৰ কৰিব লাগিব আমি বাহিৰত ৰাখি সেইটো দিলে কিন্তু সেইটো আকৌ আমাৰ কামত নাহিব

আৰু আমি সেইখিনি মানে বাহিৰত উলিয়াই নহয় সেইখিনি আমি যদি বেজিটো কিনি আনো ভেকচিনটো যদি কিনি আনো কিনি অনাৰ পিছত কিন্তু ভেকচিনটো আকৌ আমি ফ্ৰিজত থ'ব লাগিব ফ্ৰিজত থোৱাৰ পিছতহে আমি বৰফৰ হেৰিয়ত থ'লে মানে বস্তুটো ঠাণ্ডা কৰি পিনি আমি প্ৰতিষেধকটো দিব লাগিব তেতিয়াহে মানে সেইখিনি হেৰি নহয় মানে কামত আহিব নহ'লে আকৌ কিছুমানে মানে এনেকুৱা কৰে ভেকচিনটো কিনি আনিব আনিলৈ ফ্ৰীজত নোথোৱাকৈ তেনেকৈ তেনেকৈ দিলে কিন্তু কুকুৰাখিনি সেই প্ৰতিষেধকটো নাপাব গতিকে এই ক্ষেত্ৰতো আমি সাৱধানতা অৱলম্বন কৰোঁ এইখিনি কৰিলোঁ মই এতিয়া সেই তেনেধৰণে মই কুকুৰা পালন কৰাৰ কাৰণে মানে মোৰ এতিয়া সেইখিনি বেমাৰ আজাৰ হোৱা নাই আৰু গঁৰালটো যিহেতু মই টকৌপাতেৰে বনালোঁ টকৌপাতেৰে বনোৱাৰ পৰা গৰমৰ পৰাও হাত সাৰিলোঁ আৰু লগতে মানে যিটো হাফকৈ এটা চিলিঙি দিলোঁ সেই চিলিঙি দিয়াৰ কাৰণে ধৰক বতাহ চলাচলটো একদম ধুনীয়াকৈ কৰা হ'ল আৰু লগতে মই আৰু বেমাৰ আজাৰ নহ'বলৈ মই গঁৰালটো সদায় পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰাখোঁ তাৰপিছতে চাহি নহ'বৰ কাৰণেও আকৌ মই এইটো হেৰি দিওঁ চূণ মাৰোঁ গঁৰালত চূণটো মাৰিলে সেইখিনি অকণমান সেইখিনিৰ পৰা মুক্ত হয় বীজাণুখিনি মৰে তাৰপিছতে আৰু পচতিয়া পাত বুলি গছৰ এনেকুৱা এবিধ গছ আছে এই পচতিয়া পাত বুলি কয় সেই পচতিয়া পাতখিনি যদি আমি গঁৰালত ৰাখোঁ তেতিয়াহ'লে মানে সেই হেৰিটো মানে চাহিখিনি নাথাকে সেই চাহিখিনি চাহিৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে মই সেই চূণ আৰু এই পচতিয়া পাত ব্যৱহাৰ কৰিছোঁ আৰু যিহেতু আজিকালি মানে জীৱিকা উপাৰ্জনৰ কাৰণে যিহেতু মানুহৰ খৰচ বহুত হৈ গৈছে গতিকে আমি ঘৰতে থকাৰ উপৰিও মানে আমি ঘৰত থাকিয়ে আমি ধুনীয়াকৈ এখন ঘৰ চলাবৰ কাৰণে যিখিনি আমাক টকাৰ প্ৰয়োজন হয় সেই টকাখিনি আমি মই হাঁহ কুকুৰা পালন কৰিয়ে মই উপাৰ্জন কৰিছোঁ মই কুকুৰা পালন কৰিয়ে মই যোৱা বছৰ পঞ্চাছ হাজাৰ টকা ইনকাম কৰিছোঁ কুকুৰা পালন কৰি যিটো মই ইনকাম কৰিলোঁ সেই ইনকামটোৰ পৰাই মই আকৌ মই এখন মই বাইক কিনিলোঁ সেই বাইকখন কিনাৰ লগতে মই ঘৰুৱা সা সামগ্ৰী কিনিলোঁ লগতে ঘৰুৱা সা সা সামগ্ৰী কিনাৰ লগতে মই মোৰ ল'ৰা ছোৱালীকেইটাকো তাৰমানে সিহঁতৰ যিখিনি পঢ়াৰ যাৱতীয় খা খৰচ সেইখিনি দিবৰ কাৰণেও মই অলপ সমৰ্থ হ'লোঁ সেইকাৰণে ভাবিছোঁ এইবাৰ মানে কুকুৰা আৰু অলপ বেছিকৈ পুহিম বেছিকৈ কুকুৰা পুহি যিহেতু মই নিজেই মানে এই কুকুৰা কণী উমনি দি পোৱালি উৎপাদন কৰি আছোঁ গতিকে ভাবিছোঁ এইবাৰ কুকুৰা পোৱালি আৰু অলপ বেছিকৈ ৰাখি ইনকামটো আৰু অলপ বঢ়াম বুলি ভাবিছোঁ সেইখিনি কুকুৰা উৎপাদন কৰাৰ ফলত মই মানে নিজৰ খৰচ খৰচাখিনিৰ উপৰিও যে মই ঘৰখনত ইটো সিটো কামত সহায় কৰিব পাৰিছোঁ সেইটো বহুত মানে নিজকে মই সুখী বুলি ভাবিছোঁ কাৰণ এতিয়া মই কুকুৰা ফাৰ্মখন খোলাৰ পৰাই মই অভাৱত নাই নাই বুলিয়ে মই ভাবিছোঁ কাৰণ যিখিনি মই কুকুৰা উৎপাদন কৰি টকা পইচা পাইছোঁ সেইখিনিৰে মই যাৱতীয় খৰচৰ উপৰিও নিজৰ খৰচৰ উপৰিও মই ঘৰখন সুন্দৰকৈ মই পৰিচালনা কৰিছোঁ আৰু ঘৰখন যিহেতু মই সুন্দৰকৈ ফাৰ্মখনৰ পৰাই মই সুন্দৰকৈ পৰিচালনা কৰিব পাৰিছোঁ সেইকাৰণে ভাবিছোঁ ফাৰ্মখন মই আৰু অলপ বহল কৰিম আৰু বহল কৰি মই ইনকামটো অলপ বঢ়াই এইবাৰ মই ঘৰৰ যিখিনি কাম কৰি আছোঁ সেই কামখিনিত মানে মই কুকুৰা উপাৰ্জনৰ টকাৰে মই কৰিম বুলি ভাবিছোঁ